পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত আমি এনেধৰণে সহায় কৰোঁ আমি জাকৈ চালনী খালৈ সেইবিলাক লৈ আমি মাছ ধৰিবলৈ যাওঁ আৰু আঠুৱা যদি নদীৰ সোঁত বয় আঠুৱাত আমি মাছ ধৰোঁ দুজনীয়ে মিলি আঠুৱাখন পাতি থৈ দিওঁ সোঁত মাৰি থাকে সোঁতত মানে মাছ আহি থাকে মোৱা মাছ পুঠি মাছ খলিহা মাছ এনেকৈ মানে জুম জুমকৈ আহে সেই মাছখিনি যেতিয়া আমাৰ পানী জল নিজনি হৈ থাকে তেতিয়া আমি চাই থাকোঁ তললৈ তেতিয়া মাছ জুম যেতিয়া আমাৰ আঠুৱাত সোমাই দিয়ে তেতিয়া আমি মাছখিনি পটককৈ আঠুৱাখন দাঙি মাছখিনি ধৰি আমি খালৈত থওঁ খালৈত ভৰাই আৰু ডাঙৰ ডাঙৰ হেৰি গামলা লৈ আহোঁ মাছ ধৰাত ভৰাবলৈ তাতো থওঁ আৰু জাকৈয়ে আমি পুখুৰীত মাছ ধৰোঁ জাকৈয়ে এনেকৈ কৰি চাব মাৰি যদি টানি দিওঁ নহয় তাত কাৰৈ মাছ মাগুৰ মাছ পুঠি মাছ খলিহা তেনেকৈ চব উঠে কেতিয়াবা বৰালি মাছো উঠে মাছ প'লহে ধৰে মাছ প'লহ মাৰিবলৈ ভাল প'লহটো মা চবিয়াই দিলে প'লহে ধৰি লওক ডাঙৰ ডাঙৰ মাছো পৰে সৰু মাছো পৰে প'লহটো মাৰি যেতিয়া হেঁচা মাৰি দিয়া হয় তেতিয়া ঘাৰুপ্কেৈ কেওচাইডে মানে মাছটোৱে এটা শব্দ দিয়ে সেই শব্দটোত মানে মাছটো আমি ধৰি টানি হাতেৰেদি ধৰি লৈ আহোঁ আৰু খালৈত ভৰাই থওঁ তেনেধৰণে আমি মাছ ধৰোঁ আৰু ককাই ভাই বাই ভনী চব মানে আমি যেতিয়া মাছ পাওঁ গোটেইখনকে চিঞৰি বাখৰি মাতি দিওঁ যে বহুত মাছ ওলাইছে ডাঙৰ কুঁহি মাছ ধৰোঁ আৰু আমাৰ ফিচাৰী আছে ফিচাৰীটো আমি তেনেধৰণেই মাছ ধৰোঁ মহিলাসকলে বিশেষভাৱেৰে কৰা আমি কামবিলাক এনেধৰণে তাঁত বওঁ আমি শুই উঠিয়েই ঘৰ ঘৰখন সাৰি চাহ তাহ চাহ বনাই চাহ জলপান আৰু খুন্দি থওঁ বিহু আহিলেও আমি বহুত জলপান খুন্দিবলগীয়া হয় বৰা চাউল তৰাবলি চাউল উলিয়াব লাগে আমি জলপান খুন্দিব সান্দহ খুন্দিবৰ কাৰণে আৰু বৰা চাউলৰ পিঠা সুঁতুলী পিঠা তিল পিঠা ঘিলা পিঠা মুঠিয়া পিঠা পানী পিঠা এনেধৰণে বহুত আমি পিঠাপনা পুৰিবলগীয়া হয় বিহুৱে সংক্ৰান্তিয়ে ইভাগেও আমি ৰাতিপুৱাই শুই উঠি চাহ জলপান গা পানী ধুই মতা মানুহক দিবলগীয়া হয় তেতিয়া আমাৰ পৰিয়ালৰ সকলো মানুহ নিজৰ নিজৰ কামত ওলাই যায় আৰু ভাত পানী বনাবলগীয়া হয় কিছুমানে আমি চাহ জলপান যোগাৰ কৰি দিওঁ কিছুমানে আমি গা ধুই ভাতৰ চৰু পাতোঁ ভাত পানী বনাওঁ কিছুমানে আমি মানে পৰিয়ালটো বুলিলে আৰু সকলো কামতে আমি সহায় কৰিবলগীয়া হয় সেই মাছ ধৰোঁতে আমি সুদা ভাত হ'লে আমি চবে গৈ মাছ ধৰোঁগৈ আৰু মহিলাসকলে মাছ ধৰাৰ বাবে আমি সাগৰলৈ যাবলৈ নোৱাৰোঁ কে কি কাৰণে নোৱাৰোঁ আমি হ'লো গাৰু গাৱলীয়া মানুহ সাগৰলেতো আমাৰ বহুত দূৰ যাব লাগে সাগৰত মাছ ধৰা পদ্ধতিটোতো বহুত বেলেগ আমাৰ এইবিলাকৰ নিচিনা নহয় বৰ ফেৰী ডাঙৰ ডাঙৰ নাও লাগিব ড্ৰাম লাগিব ডাঙৰ ডাঙৰ জাল লাগিব এদিন পাতি এসপ্তাহমান জাল পাতিয়েই থাকিব সাগৰত তাৰ পিছত আকৌ এমাহৰ পিছতো হেনো সাগৰত বোলে জাল পাতি উঠ এফালৰ পৰা উঠাই আনিব নাওত একদম মাছ ভৰ্তি হৈ আহিব তেনেধৰণে হেৰি কৰে আমাৰ কিন্তু সাগৰলৈ যাব নালাগে আমি নিজৰ ফিচাৰী আছে আমাৰ নিজৰ নদী আছে নদীত মানে মাছ ধৰোঁ আমি আঠুৱাই দি ধৰোঁ চালনীত দি ধৰোঁ জাকৈয়ে ধৰোঁ এনেধৰণে আমি মাছ বহুত কাৱৈ মাছ গৰৈ মাছ মাগুৰ মাছ বৰালি শ'ল মাগুৰ চেনী পুঠি এনেধৰণে বহুত মাছ আমি ঘৰলৈ লৈ আহি ধৰি আনি আমি বিভিন্ন ইষ্টাইলত আমি বনাই খাব পাৰোঁ সেনে সেনেকৈ আমি মাছ ধৰাত গোটেই পৰিয়ালৰ মানুহে সহযোগ কৰি আমি মাছ ধৰোঁ সাগৰত অকৌ তেনেধৰণে আমাৰ ওচৰত নাই যে সেইটো কাৰণে আমি সাগৰত মাছ ধৰিবলৈ নাযাওঁ সাগৰৰ মাছ ধৰা বুলি আমি শুনিছোঁহে ডাঙৰ ডাঙৰ নাও লৈ ফেৰী লৈ মাছ ধৰে বুলি ইয়া সেয়েহে আমি আমাৰ মাছ ধৰাত এটা ডাঙৰ ইনট্ৰাস্ট ধৰাতকৈ খোৱাতকৈ আমি ধৰি বেছি ভাল পাওঁ কাৰণ মাছ চালনীখন মাৰি দিলেই যেতিয়া একদম বগাকৈ চালনীখনত উঠি আহিব খলিহা মাছ আমি সন্ধ্যাও মানে মাছ ধৰিবলৈ যাওঁ মেটেকাত যেতিয়া ভাদ আহিন মহীয়া মেটেকা দাঙি দিম একদম খলিহা মাছে গোটেই চালনীখন ভৰি উঠে খালৈত আমি ভৰাই যাওঁ এজুম এজুমকৈ এনেকৈ আমি সন্ধ্যা মাছ মাৰিবলৈ ওলাই যাওঁ দেখি পিনি আমাক মানুহে বাটৰ মানুহেও হাঁহে ইমান মানুহে মাছ মাৰিবলৈ যাওঁ গধূলিখন বুলি সেয়েহে আমি মাছ ধৰিবলৈ যোৱাত আমি হেৰি নকৰোঁ এলাহ অৱহেলা কৰি নাথাকোঁ আৰু সেয়েহে আমি মাছ ধৰোঁ আৰু খাইও ভাল পাওঁ